আমাৰ অঞ্চলত হৈ থকা অপৰাধৰ ওপৰত বহুতোৱে আছে উদাহৰণ যেনে ছোৱালী এজনী ঘৰৰপৰা উলিয়াই দিয়ালৈকে বহুতখিনিয়ে কৰিব লাগে কৰিবলগীয়াখিনি আৰু এই এইটো ভাবোঁ মই দৰিদ্ৰতাৰ কাৰণো নিবনুৱ কাৰণো হ'ব হ'ব পাৰে দৰিদ্ৰতাৰ কাৰণে এইবুলিয়ে ক'লোঁ এজনী ছোৱালী উলিয়াই দিয়া কাৰণে বহুতো বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যেনে ভাল যৌতুক দিব নোৱাৰিলে আজিকালি নানা অত্যাচাৰ হ'ব ধৰিছে এজনী ছোৱালী নিবনুৱা সমস্যা বুলি এইবুলিয়ে ক'লোঁ ছোৱালীজনী শিক্ষিত হৈ ভাল চাকৰি কৰি মেলি ভাল এখন ঘৰলৈ যোৱা আৰু দৰিদ্ৰতাৰ বাবে আজিকালি বহুত মাক বাপেকে নিজৰ ছোৱালীক ভাল যৌতুক দিব নোৱাৰে ভাল এখন ঘৰ দিব নোৱাৰে কাৰণ দুখীয়া ঘৰৰ ছোৱালী চবেই নিব নিবিচাৰে আজিকালি অঞ্চলবিলাকত প্ৰায় যৌতুকৰ কাৰণে বহুতো বোৱাৰীৰ অত্যাচাৰ হয় আৰু আজিকালি চাকৰিও প্ৰয়োজন চাকৰি নোহোৱা বাবে বহুত শিক্ষিত ল'ৰা ছোৱালী নিবনুৱা হৈ ঘৰতে বহি আছে দৰিদ্ৰতাৰ কাৰণেও বহুতো শাহু শহুৰ অত্যাচাৰ ঘৰলৈ ঘূৰি আহিবলগীয়া পৰ্যন্ত হৈ যায় আনকি শহুৰ শহুৰেকৰ ঘৰতো ভালদৰে ব্যৱহাৰ নকৰে দৰিদ্ৰতাৰ কাৰণে দুখীয়া ছোৱালী এজনী ক'বলে গ'লে আজিকালিৰ দিনত পঢ়ি শুনি নিজেই নিজৰ ভৰিৰ ওপৰত থিয় হৈ থকাটোৱে ভাল বুলি মই ভাবোঁ আৰু আজিকালি অঞ্চলত প্ৰায়ে এইবিলাকেই ঘটনা হৈ থাকে দুখীয়া বুলি বহুত সমস্যাৰ সন্মুখীন হ'ব হ'বলগীয়া হয় বিশেষকৈ আজিকালি নিবনুৱা সমস্যা আজিকালি নিবনুৱা বুলি ক'লে পঢ়া লিখাই যথেষ্ট নহয় আজিকালি বহুত কষ্ট কৰিব লাগে পঢ়ি শুনিও বহুত ল'ৰা ছোৱালী এনেকৈয়ে ঘৰত থাকিবলগীয়া হৈছে নিবনুৱা সকলৰ বাবে সুবিধাও কৰিছে বাৰু কিন্তু বহুত সন্মুখীন বহুত সমস্যাৰ সন্মুখীনো হ'বলগীয়া হৈছে প্ৰায়ে আজিকালি অঞ্চলত হৈয়ে থাকে এইবিলাক ঘটনা আৰু নিবনুৱা সমস্যাটো আজিকালি প্ৰায়ে দেখা যায় ভাল শিক্ষা লৈয়ো ভাল চাকৰি এটা গ্ৰহণ কৰিব নোৱাৰি দুখীয়া এজনো ভালকৈ পঢ়াব নোৱাৰে দেখিও নিবনুৱা হৈ থাকিবলগীয়া হৈছে মই ভাবোঁ দুখীয়া দৰিদ্ৰতাৰ কাৰণেই আজিকালি নিবনুৱা সমস্যাবিলাক বাঢ়িছে আৰু তো মোৰ মতামতখিনি এইখিনিয়ে আৰু ক'বলগীয়াখিনি